হেল্ল' মই এয়া বিশাললৈ যাবলৈ ওলাইছোঁ যাবা নেকি অঁ দুইজনী একেলগে যাম দুইজনী একেলগে যাম ভাল লাগিব অঁ তাৰ পাছত তুমি মই পিন্ধা কাপোৰ এযোৰ ল'ম পেটিকোট এটা ল'ম চেমিজ এটা ল'ব লাগে পিন্ধা তাৰ পাছত আকৌ চেণ্ডেল এযোৰ ল'ম তাৰ পিছত আকৌ এই ছোৱালীকেইজনীলৈ খাৰু মণি এনেকৈ ইত্যাদিকৈ এই চেইন তেইন কিবাকিবিকেইটা

তুমি কাপোৰৰ বজাৰ কৰিবা নে কাপোৰৰ বজাৰ কৰিবা নে অঁ দুইজনী একেলগে যাম দেই অঁ এই কাপোৰৰ বজাৰ কৰোঁতেও

অঁ সূতা পামনে বাৰু তাত পকোৱা সূতা পামনে অঁ মই পকোৱা সূতা আনিব লাগিব ছয়মুঠি সাতমুঠিমান অঁ ৰঙা দুমুঠি সৈতে তাৰ পিছত অঁ তাৰ পিছত আকৌ এই বাচন বৰ্তনো চামগৈচোন তাত পাম নহয় অঁ অঁ অঁ

মই এই চাহ দিয়া ট্ৰে এখন ল'ম কিতাপ বহী ল'বা নেকি অঁ মোৰ বাৰু সেইখিনি দৰকাৰ নাই কিতাপ বহী লোৱা এনেই এনেই দিহা নামৰ বা অন্যৰ ঘোষা পালে ল'ম আৰু এখন দিহানামৰ কিতাপ এখন ল'বলৈহে মনটো আছিলে লাগে এই নহয় আজিকালি নতুন নতুন নাম যে আগৰ কিতাপৰ লগত আজিকালি দিহানামৰ কিতাপ একে নহয় নহয় অঁ লিখক লিখকো বেলেগ নামবোৰো বেলেগ অঁ অঁ তাৰ পিছত বাচনো কেইটামান ইষ্টিলৰ বাটি কেইটামানো ল'ম নেকি যদি সুবিধা পাওঁ ইষ্টিলৰে ল'ম বাৰু এনেকৈ সৰহীয়া মানুহ হ'লে দাইলকণ দিব পৰা লাগে লাগে এইবোৰ সৰহ হ'লেই কাঁহৰ বাটি আজিকালি ব্যৱহাৰে নকৰা হ'ল নহয় ইষ্টিলৰহে আজিকালি বেচিকৈ ওলাইছে অঁ অঁ কাৰ তাৰ পিছত আৰু কি ল'বি

আহিহে খোৱাম অঁ মোক কেৰাহী নেলাগে বাৰু কেৰাহী আছে এই অইনহে এই চাহ দিয়া এই ছচ এটা আনিব লাগিব ষ্টিলৰ আছে এইবোৰ হেৰি তাৰমানে মোৰ চাহদিয়া ছচ দুটাও আছে সৰু সৰু সৰহকৈ মানুহ আহিলে এই দিবলৈ অকণমান সেইটো থৈ দিম আৰু সৰহীয়া মানুহ আহিলে উলিয়াই পেলাই দিব পৰাকৈ অঁ তাৰপৰা এতিয়া ভাত খালানে হোটেলত অঁ বিশালত অঁ তাৰ পিছত হেৰি ভাত খালানে নাই অঁ তাৰ পিছত মই ভাত খোৱাই নাইচোন অঁ ঠিক আছে বাৰু হেৰি এতিয়া ওলোৱা নাই ওলোৱা নাই নহয় অঁ এই টম টম এখনকে লৈ যাম অঁ অঁ বৰষুণো আনি আছে অঁ এই মোৰ বগা কাপোৰ যে পটককৈ লেতেৰা হয় অঁ তঁহতৰ ভাল ৰঙীণ কাপোৰ পিন্ধি যাবিহঁত অঁ বেয়া লাগে অ' পিন্ধিবলৈ মইয়ো ৰঙীণ পিন্ধি যাম নেকি অঁ আগে আগে বৰষুণ আনিয়ে আছে ভাত কিহেৰে খালা অঁ হাঁহ ছাগলী হাঁহ ছাগলী চাগৈ সোমোৱাই থৈ গ'লেহে হ'ব অঁ অঁ পইছা সৰহকৈ ল'বি অঁ পইছা সৰহকৈ ল'বি চাহ খোৱাবি অঁ অঁ নাপাওঁ নহয় হয় নেকি

কাপোৰহে জুৰিছে অঁ আমিও ল'ম ব'ল আজি ঠিক লগাই ধন অঁ ছোৱালীয়ে অঁ অঁ দামবোৰ কেনেকুৱা এতিয়া বেছিয়ে নে কমেইনে অঁ বস্তুটো কেনেকুৱা ভাল নে বাৰু অঁ অঁ অঁ অঁ ঠিকে আছে তেতিয়াহ'লে বাৰু অঁ পাৰিলে ল'ম পইছা যিমানলৈকে আছে আৰু লৈছোঁ কেইটামান হাতত কেইটামান হাতত লৈছোঁ বাৰু কি কথা বুজিছোঁ হয়নে বুজিছোঁ তোকনো এতিয়া কাঁহৰ লোটাটো কেলৈ কেতিয়াবা পটককৈ লাগে হয় আমাৰ বাৰু সেইবোৰ আলমাৰিতে পুৰণা হৈছে অঁ বানবাটি দুটা মোৰ আছে বাৰু বানবাটিও আছে কাঁহৰ লোটাও আছে অঁ লাগে লাগে লাগে আমাৰ অঁ আমাৰ ভনীকণে বানবাটিতোকে কি বুলি কয় গম পাৱনে ধূনা বাটি তোমাৰ ধূনা বাটিকেইটা কি কৰিলা ধূনা বাটি ঘোটোং যে মৰম লগা আকৌ সৰু সৰু উলিয়ালে মৰম লগা আক' মই পলিথিনত ভৰাই আলমাৰিত ভৰাই থৈ দিছো আও কাঁহৰ লোটা ঘটি কাঁহৰ লোটা ঘটি বানবাটি এইবোৰ আৰু ব্যৱহাৰে নাইকিয়া হ'ল অঁ কাঁহৰ কাঁহৰ লোটা বুলিলে কাঁহৰ লোটা বুলিলে বিচুৰ্তিয়ে খাই আগৰ আকৌ আগৰ আকৌ মুখ ধুবলৈ ঘটিটো দিলে অপৰাধহে হয় কাঁহৰ লোটা দিব লাগিব হয়নে নহয় বাৰু এই চিনি নাপায় আকৌ অঁ এতিয়া বটলটোহে আগবঢ়াই দিব ভাত খাওঁতে আগবঢ়াই নিদিয়ে নহয়

অঁ অঁ নহয় আগে আগে দৰকাৰীকেইটা লৈ ল'বা বা কাঁহৰ লোটাটো ল'লে তোমাৰ লোকচান নহয় সেইটো এটা ভাল সেইটো এটা ভাল বস্তু অঁ আকৌ বানবাটি দুটা ল'লে তোমাৰ নিৰু বানবাটিও নিৰু বানবাটি দুটা ল'লে তোমাৰ লোকচান নহয় মোৰ তিনিটা আছিলে এটা অঁ অঁ অঁ হেৰাই গৈছে হয় বুজিয়ে নাপায় নহয় নিৰু হেৰি নহয় আগৰ বস্তুবোৰ ওলাইছে গম পোৱানে নাই এতিয়া মাজত মাজতে থুৰীয়া নাই হয়নে নহয় এতিয়া থুৰীয়াটো ওলাই গ'ল অঁ ল'বি ল'বি থুৰীয়া মোৰ আছে মই পিন্ধি পিন্ধিয়ে পিন্ধিয়ে যাম ঐ

অঁ তাপা দুগদুগী নাই এই ডাঙৰ সোণৰ আঙুঠি নাই এইবোৰ হেৰাই যোৱা নাই জানো এইবোৰ এইবোৰ ল'ব লাগে দেই ল'ৰা ছোৱালীক দেখুৱাব লাগে পিন্ধি অঁ অঁ গাম খাৰু সেইটো অঁ অঁ লাগে লাগে তাকেটো নহয় তোৰ দৰকাৰী বস্তু ল'বলগীয়া ঢেৰ আছে

অঁ ৰিহা মুগা ৰিহা মোৰ ৰিহা আছে বাৰু বোৱা ৰিহা দুখন আছে

হেৰি নহয় তহঁ তহঁতৰ ছোৱলীৰে দৰকাৰ হ'ব কেতিয়াবা ৰিহাখন লৈ থ'লে অঁ লাগে লাগে সঁচাকৈ পাই ৰিহা হেৰাইছে বানবাটি হেৰাইছে কাহঁৰ লোটা হেৰাইছে অঁ হ'ব ঠিক আছে তেতিয়াও তই উলাওতে মোলৈ ফোন কৰিবি দেই অঁ ঠিক আছে